অঁ বাইদেউ মই চাহ প চাহৰ ওপৰত ব্যৱসায় এটা কৰিব বিচাৰিছোঁ আপোনাৰ পৰা পৰামৰ্শ বিছাৰিছোঁ হয় আপুনি অলপ

কেনেকৈ আগবঢ়াই নিব পাৰোঁ

অঁ ধন্যবাদ বাইদেউ এইখিনি জনোৱাৰ বাবে